জলবায়ু হাঁহ কুকুৰা পালনৰ কেনে প্ৰভাৱ পেলায় বিভিন্ন জলবায়ুৱে লগত খাপ খুৱাবলৈ কিবা কৌশল আছে নেকি হাঁহ কুকুৰা পুহিবলৈ হ'লে জলবায়ু বায়ু জলবায়ু বান যেনেকৈ বানপানীৰ সমস্যা বতাহ ধুমুহা আহিলে কুকুৰা বহুতো সমস্যা পৰে বানপানী হ'লে আমাৰ হাঁহ কুকুৰা হাঁহ কুকুৰা বানপানীয়ে উটুৱাই লৈ যায় মানে বহুত ক্ষতিগ্ৰস্ত হয় ক্ষতিগ্ৰস্ত হয় যেনেকৈ কুকুৰাবোৰ পানীত ওপঙি ওপঙি কিছু বহুত কুকুৰা মৰি যায় মৰি যায় লগতে হাঁহ কুকুৰা বেমাৰ বিঘিনি বেছি হয় বেমাৰ বিঘিনি হ'লে হাঁহ কুকুৰা বহুত নষ্ট হৈ যায় নষ্ট হ'লে আমাৰ বহুত অসুবিধা হয় যেনেকৈ হাঁহ গড়ালত বানপানী সোমাই গড়ালৰ ভিতৰত বহুত ওপৰলৈ পানী হৈ যায় পানী হ'লে হাঁহ কুকুৰা থাকিবলৈ কষ্ট হয় খোৱা কষ্ট হয় হাঁহ কুকুৰা গড়ালত বানপানী হ'লে বহুত গড়ালৰ ভিতৰতে মৰি যায় মৰি মৰি গ'লে হাঁহ কুকুৰা বহুত অনিষ্ট হয় অনিষ্ট হ'লে আমি হাঁহ কুকুৰাবোৰ মৰি পেলাই বহুত লোকচান হয় লোকচান হোৱা হ'লে আমাৰ বহুত সমস্যাত আমি ভুগিবলগীয়া হয় তেতিয়া বানপানী হ'লে মানে আমি কি কৰোঁ কি নকৰোঁ হাঁহ কুকুৰাবিলাক ক'ত থওঁ ক'ত নথওঁ উপায় নাইকিয়া হয় উপায় নাইকিয় হ'লে আমি বহুত বিপদত পৰোঁ বিপদ হ'লে মানে বিপদ হ'লে মানে কিছুমান গৰু যেনেকৈ বানপানী হ'লে গৰু উপঙি উপঙি পানীত গৈ থাকে গৈ গৈ কিছুমান গৰু মৰি যায় মৰি যোৱাৰ পিছত গৰু অনিষ্ট হয় অনিষ্ট হয় ছাগলীও সেনেকৈ বানপানী হ'লে চৰিবলৈ অসুবিধা হয় ঘাঁহ খাবলৈ নোপায় খোৱাত কষ্ট পায় চৰিবলৈ জেগা নাইকিয়া হয় বহুত হেৰি বহুত কষ্ট হাঁহ ছাগলী ভুগিবলগীয়া হয় ভোগাত বহুত ভুগিবলগীয়া হয় ভুগিলে মানে বহুত হেৰি আমি গৰুক ক'ৰবাৰপৰা এনেকৈ নিমপাত ছাগলীক আনি দিওঁ আনি দি মেলি নিমপাত খুৱাওঁ খোৱাই মেলি তেনেকৈ যতন পাতি কৰি সেনেকৈ ৰাখি মেলি থওঁ গৰুও তেনেকৈ গৰুও তেনেকৈ বানপানী হ'লে চৰিবলৈ কষ্ট হয় আমিয়ে খেৰ দেৰ খাবলৈ খেৰ দিওঁ দানা দিওঁ সেনেকৈ খুৱাই মেলি আৰু কোনোমতে কেইদিনমান আৰু কষ্ট কৰি পোহপাল কৰি পোহপাল কৰি যেনেকৈ সেনেকৈয়ে থওঁ থৈ মেলি আৰু অসুবিধা হয় অসুবিধা হোৱাত আমি বহুত বহুত বিপদত পৰোঁ বিপদত পৰিলে আমি